আগৰ যুগত আমাৰ দেশত ৰেডিঅ' বস্তুটোৱে আমাক যথেষ্ট উপকাৰ সাধন কৰিছিলে ৰেডিঅ'টোৱে ৰাতিপুৱা বাতৰি ৰাতিপুৱা প্ৰভাতী গান লোকগীত আইনাম বিয়ানাম সকলো শুনি শুনি ভাল লাগে ভূপেন হাজৰিকাৰ গান মহেন্দ্ৰ হাজৰিকাৰ গান তৰালী শৰ্মাৰ লোকগীত সংগীতা ভট্টাচাৰ্যৰ গান খগেন মহন্তৰ গান এইবিলাক শুনিবলৈ ৰেডিঅ'ৰ পৰা যথেষ্ট উপকাৰ সাধন কৰিছিলোঁ আজিকালি মোবাইলৰ যুগ হোৱাৰ পৰা সেই বস্তুটো হঠাতে নাইকিয়া হৈছে আমাৰ যথেষ্ট অসুবিধা হৈছে কাৰণ ৰাতিপুৱা যি বাতৰিয়ে আমাক মানে দিনটোৰ ৰাশিফলৰ পৰা ধৰি যথেষ্ট অৰিহণা যোগায় আকৌ ন বজাৰ বাতৰি আকৌ এক বজাৰ বাতৰি আকৌ চাৰি বজাৰ বাতৰি গধূলি সাত বজাৰ বাতৰি এইবিলাক মানে সৰু বস্তুটো কম সময়তে আমি লৈ সুকীয়া সুকীয়া জেগালেও লৈ যাব পাৰোঁ এতিয়া মানে টিভিটোতো ঘৰত বহিলেহে সুবিধা হয় কিন্তু ৰেডিঅ'টো নাইকিয়া হোৱাৰ পৰা আমাৰ যথেষ্ট অসুবিধা হৈছে এতিয়া ৰেডিঅ'টোৱে যথেষ্ট দূৰণিবতীয়া বাতৰি প্ৰচাৰ গান সকলো সময়ে আমাক যথেষ্ট উপকাৰ কৰিছিলে মোবাইল ওলোৱাৰ পৰা ৰেডিঅ' নাইকিয়া হ'ল আৰু ৰেডিঅ'টোৱে বহু উ উ বুঢ়া বুঢ়ীক যথেষ্ট আমোদ দিছিলে ৰাতি ন বজালৈকে বুঢ়া বুঢ়ীবিলাকে বহুত নুশুনা কথা ৰেডিঅ'ৰ পৰা শুনিছিলে সেই হেতুকে আজিৰ দিনত ৰেডিঅ'টো নাই আমাৰ যথেষ্ট অসুবিধা হৈছে সেই হেতুকে ৰেডিঅ'ই বাতৰিৰ পৰা বুলি তাৰ পৰা আকৌ বিহুৰ সময় যেতিয়া আহিব বহাগ বিহুৰ সময় যেতিয়া আহিব বিহু হুঁচৰি এইবিলাক আমি বুজি পাইছিলোঁ আৰু কুলিৰ মাত ক'ত শুনে ৰেডিঅ'তে শুনো কাতি বিহুৰ সময়ত তুলসীৰ হেৰি গুৰিত বন্তি দিয়া এই ৰেডি ৰেডিঅ'তে আমি শুনিবলৈ পাইছিলোঁ মাঘৰ বিহুৰ সময়ত মেজি মেজিৰ গুৰিত এই জুই জ্বলোৱা আলু পোৰা সকলোবিলাক খানা খোৱা তাৰপিছত এইবিলাক এই সেইবিলাক মানে ৰেডিঅ'ৰ পৰাই আমি উপকৃত হৈছিলোঁ কাৰণ ৰেডিঅ'টোৱেই মনত মানে উনুকিয়াই দিয়ে যে বিহু আহিল কিন্তু এতিয়া আজিকালি আগৰ ৰেডিঅ'তকে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে কাৰণ মানে ৰেডিঅ'টো লগাই দিয়া মাত্ৰকে মানে বুঢ়া বুঢ়ীয়ে ল'ৰা ছোৱালীয়ে সকলোৱে বুজি পায় যে আমাৰ বিহু আহিল আমাৰ মানে কিবা কিবা আহিল এনেকে মানে ৰেডিঅ'টোৰ পৰা যথেষ্ট সুবিধা হৈছিলে কাৰণ এতিয়া মানে কি হয় এই টিভিটো মানে কি হয় লাইন চাইন কিবা কিবি ইত্যাদি ঢেৰ লাগে কিন্তু ৰেডিঅ'টো কি হৈছিলে বেটেৰী তিনিটা লগাই দিলে বা বেটেৰী দুটা লগাই দিলেই আমাৰ যথেষ্ট সুবিধা হৈছিলে মানে ভলিউমটো দিলেই ৰেডিঅ' লাগিয়েই গ'ল বা অকমান চেণ্টাৰটো লৰাই দিলেই মানে ৰেডিঅ' হৈ গ'ল সেই সুবিধাটো এতিয়া মানে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে পালনাম ভাওনা নাটক এইবিলাক মানে ৰেডিঅ'ত মানে সুবিধা হয় এতিয়া মানে এই এইবিলাকত মানে অকমাণ অসুবিধা হৈছে বা এই বিয়া বিয়ানামবিলাক ৰেডিঅ'ত মানে বহুত ধু ধুনীয়া লাগে